আমাৰ অঞ্চলৰ যিহেতু আমি আমি গা আমাৰ যিখিনি গাঁৱৰ চুবুৰীয়া অঞ্চলখিনিত যথেষ্ট গোটেই প্ৰায় সংখ্যক মানুহে কৃষিৰ ওপৰতে জীৱন নিৰ্বাহ তাতে মোৰ একে সম বয়সৰ আমাৰ গাঁৱৰ কেইজনমান মোৰ বন্ধু কেইগৰাকীমান মোৰ বৰতা সম্পৰ্কীয় মানুহ এনেকে ধৰণৰ ৰ এনেকুৱা ধৰণৰ মানে তেখেতসকলে মোক যিহেতু এবাৰ দুবাৰ এনেকৈ প্ৰশ্ন কৰিছিলে কি কৰ কি ধৰণে খেতি কৰিলে কি ধৰণৰ প্ৰফিট মানে পোৱা যায় তেখেতসকলক মই যিহেতু দেখুৱাইছিলোঁ বস্তুটো এনেকৈ কৰিলে এনেকুৱা ধৰণৰ হয় যিহেতু যিহেতু তেখেতসকলে সেইটো পৰামৰ্শ ধৰি মোৰে বৰতা এজনে বৰদেউতা এজনে তেখেতে মানে বৰ্তমান তেখেতে প্ৰথমতে এখন আপোনাৰ লিজ লিজত ল'লে মাটি এডোখৰ লিজত লৈ তেখেতে তাতে আপোনাৰ ব্ৰইলাৰ ফাৰ্মখন খুলি যায় ব্ৰইলাৰ ফাৰ্মখন খুলি তেখেতে তাৰ লগতে খেতি কৰিলে আপোনাৰ যোৱা যোৱা বছৰ মটৰ মাহৰ খেতি লগতে তেখেতে ৰঙালাও খেতি কৰিলে খেতি কৰি তেখেতে যথেষ্ট উপকৃত হ'ল যিহেতু আমাৰ গাঁৱলীয়া অঞ্চলত বিশেষকৈ ট্ৰেক্টৰ আপোনাৰ ধান মৰা এই ধান মাৰিবলে ট্ৰেক্টৰ ব্যৱহাৰ কৰে আপোনাৰ টেলাৰ থকা আপোনাৰ সকলোখিনিতেই আমাৰ ট্ৰেক্টৰৰ প্ৰয়োজন হয় তেখেতসকলে যোৱাবাৰ খেতি কৰি যথেষ্ট পইচা লাভ পালে লাভ পাই তাৰে তেখেতে আমাৰ বৰদেউতাজনে মানে তেখেতে সেই পইচাৰে তেখেতে এইবছৰ আকৌ ধৰ আকৌ নতুনকৈ এটা আপোনাৰ খেতিৰ পৰা লাভ পাই তেখেতে এটা ধান যিহেতু আজিকালি গুটি ধান মৰা এটা নতুন য যান্ত্ৰিক বস্তু এটা ওলাইছে মেচিন এটা ওলাইছে সেই মেচিনটোৰ পৰা তেখেতে আজিকালি ধান মাৰে ধান মাৰি তেখেতসকলে প্ৰত্যেক আমাৰ গাঁৱত যিহেতু প্ৰত্যেক ঘৰৰ মানুহতে খেতি আছে প্ৰত্যেক ঘৰৰ মানুহতে খেতি কৰি তেখেতসকলে ধান মাৰি তেখেতে যথেষ্ট এইবাৰ আগতকৈ বেছি প্ৰফিট হৈছে আৰু লগতে তেখেতে যিমান বিঘা যোৱাবাৰ মাতি লৈছিলে গ হেৰি আপোনাৰ লিজত এইবাৰ তাতকৈ অত্যাধিক মাটি প্ৰায় আগতে যদি আপোনাৰ ধৰক তেওঁ তিনিবিঘা লৈছিলে এইবাৰ ছবিঘাত খেতি কৰিব লৈছে বিভিন্ন ধৰণৰ একেটা ধৰণৰে নহয় আপোনাৰ শাক শাকৰ পৰা আদি কৰি আপোনাৰ এই আপোনাৰ ৰঙালাও যা আপোনাৰ ভেন্দি এনেকুৱা ধৰণৰ প্ৰত্যেকবিধ খেতিয়ে লগাইছে তেখেতে তেখেতক এই তেখেতে তেখেতেও কৰিছে বৰ্তমান সময়ত যিহেতু মোক দেখি বুলিয়েই নহয় তেখেতে মোক সোধাৰ কাৰণে মই তেখেতক যিহেতু জনালোঁ তেখেতে তাৰপৰা যথেষ্ট উপকৃত হৈ পিনি এইবাৰ আৰু অকণমান উন্নতিটো কৰিছে মানে তেখেতে যিহেতু খেতি তেখেতে বৰ্তমান যিহেতু সেই হিচাপে বহুতখিনি লাভৱান হৈছে মোৰ দৃষ্টিত আৰু বহু আৰু তেওঁকে দেখি এতিয়া আমাৰ গাঁৱৰ অন্য চামৰো ল'ৰাখিনি যিহেতু কৃষিৰ ক্ষেত্ৰত মানে অকণমান আগবাঢ়িবলৈ চেষ্টা কৰিছে কাৰণ যিহেতু প্ৰত্যেক বছৰে আমি বেলেগ বেলেগ ধৰণৰ মানে খেতি আমাৰ মানুহখিনি ব্যস্ত হৈ থাকে বিশেষকৈ আমাৰ মানুহবিলাকে ধান খেতিত প্ৰায় ব্যস্ত থাকি থাকে এইবাৰ পৰা এই ধান খেতিৰ লগতে আমাৰ ধান খেতি কৰাৰ পিছত আমাৰ মাটিখিনি প্ৰায় পৰিয়ে থাকে আজিকালি কিন্তু এইটো কথা নহয় যিহেতু তেখেতসকলে আগতে যেনেকৈ ধানখিনিক মৰাৰ পিছত আপোনাৰ পথাৰখন প্ৰায় খালি হৈ এনেই পৰি থাকে আজিকালি তেখেতে লগালগ তেখেতসকলে ৰবি শস্য কৰিবলৈ আৰম্ভ কৰিছে যিহেতু ৰবি শস্য়ক যোৱাবাৰ মুনাফা হেতুত আমাৰ বৰ বৰদেউতাজনক দেখি তেখেতসকলে মোক দেখি বা তেখেতসকলে মানে আমাৰ পৰা কিবা নাজানিলে কথা এটা দুটা সোধে যিহেতু আমি যিমানখিনি পৰাপক্ষত আমি জনাখিনি তেখেতসকলক কওঁ নজনাখিনি আমাৰ যিহেতু আমাৰ এটা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে আমাৰ কি কৃষি বিভাগত গৈ পিনি তেখেতসকলক যোগাযোগ কৰিবলৈও মানে দিহা পৰামৰ্শা তেখেতসকলৰ পৰা পোৱা যাব বুলি আশা কৰি মেলি তেখেতসকলক তালৈ যাবলৈ আমিও কওঁ আৰু ভৱিষ্যতে আমিও তালৈ যদি কিবা অসুবিধা হয় নিজ আমিও তালৈ অহা যোৱা কৰোঁ কিবা এটা খবৰ এটা ল'বলৈ বা কৃষি কাৰ্য্য়ত এইটো নহ'লে কি কৰিব লাগিব এনেকুৱা ধৰণৰ এইটো সুত্ৰেহে আমি ব্যৱসায়লৈ যিহেতু আগবাঢ়ি গৈছোঁ আৰু ভৱিষ্যতেও যদি কোনোবা আমাৰ আমাৰ গাঁৱৰ সম্পৰ্কীয় বা অন্য মানুহে হওক তেখেতসকলে নিশ্চয় কৰিব বুলি মই আশা ৰাখিছোঁ আৰু লগতে ক'ব বিচাৰোঁ মই আৰু যোৱাবাৰ মোৰ নিজৰে মানে ভিনদেউ এজনে তেখেতে যোৱাবাৰ তেওঁ বাহিৰত মানে বাহিৰত আপোনাৰ অসমৰ বাহিৰত কিবা কম ব্যক্তিগত কোম্পানীত তেখেতসকলে তাত মানে চাকৰি কৰি আছিলে তেখেতসকলে চাকৰি এৰি আহি এতিয়া বৰ্তমান তেখেতসকলেও কৃষি কৰ্মৰ লগতে ব্যস্ত হৈ মেলি ব্যস্ত হৈ তেখেতসকলেও এইবাৰৰ পৰা সম্পূৰ্ণ ব্যস্ত হোৱা দেখিছোঁ যিহেতু দেখি ভাল লাগিছে গোটেই তেখেতসকলেও ব্যস্ত হৈছে যাত যিহেতু তেখেতসকলেও আমাক দেখিয়ে ব্যস্ত হোৱা নিচিনা মোৰ অনুভৱ হয় ভাল লাগিছে মানে আৰু ভৱিষ্যতেও আমি সেইটো ভাৱে গোটেইখিনি সমজুৱাভাৱে আগবাঢ়ি গ'লে আমাৰো ভাল লাগিব সেতি খেতি খেতি কৰ্মত বা খেতি কৰ্ম কৰিলে যিহেতু মুনাফা হ'ব মুনাফা হ'বলৈ তেখেতসকলে যিটো পাব তোক আমিও দুই টকা পাম মুনাফা আমি লগত বেছি আগতকৈ ব্যস্ত হ'লে এনেকুৱা ধৰণেৰে আমি আগবাঢ়িবলৈ হ'লেও আমি চিন্তা কৰি চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু যিহেতু আমি তাৰ লগত জড়িত হৈ আছোঁ বৰ্তমান সময়ত